দৰং জিলাৰ মনোৰঞ্জন বিকল্প বুলি ক'লে খেল খেলৰ সুবিধা ক্ৰিকেট ভলীবল এইবিলাকৰ সুবিধা আছে ধুনীয়াকৈ সাংস্কৃতিক অনুষ্ঠান বুলি কওঁতে থিয়েটাৰো হয় উদ্যান উদ্যানো আছে থিয়েটাৰো হয় সাংস্কৃতিক অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান বুলি কওঁতে বিহু উৎসৱ পাৰ্বণ এইবিলাক হয় আপোনাৰ মানুহ ওচৰৰ মানুহে যোৱা কিছুমান চিনেমা হল আছে ইয়াতে আমাৰ দৰঙৰ মংগলদৈত খেল পথাৰৰ ব্যৱস্থা আছে চিনেমা চিনেমা হলো আছে উদ্যান বাগিচা আজিকালি মানুহৰ ঘৰে ঘৰে হৈছে বাগিচা ফুলৰ বাগিচা সেই প্ৰৱেশ পথত